অঁ কওকচোন কুকুৰা কুকুৰাটো আছে কেনেধৰণৰ কুকুৰা লাগিব আপোনাক এতিয়া কে জি বাইছা পাব ইয়াত ঢেৰ মোৰ ইয়াত বহুত হেৰিয়ৰ আছে এক কে জি দুই কে জি তিনি কে জি যি লাগে আপোনাক পাবও তাৰমানে তেনেকৈ এক কে জি ৱেটৰ এতিয়াা মানে আপোনাৰ বজাৰতটো চাৰিশ হৈয়ে আছে চাৰিশ আপুনি নিবহি পাৰিব খালি অঁ আচ্ছা আচ্ছা হেৰি কথা হ'ল কি এতিয়া আহিলে নোপাব গধূলি আহিব লাগিব হ'ব তেনেধৰণে আহিব যেনে তেনে অঁ দোকানতো ৰাখোঁ ঘৰতো পাব বজাৰতো নিওঁ য'তে ত'তে মানে চব হেৰিকৈ কৰি থাকোঁ নাই গতিকেলৈ কুকুৰা পাব আৰু য'তেই যায় বজাৰত গ'লেও ধৰক বজাৰত অকমান অসুবিধা হ'ব আপোনাৰ কাৰণ কেলে মানে বজাৰত ক'তনো ঘূৰি থাকিব ন বজাৰত ঘূৰি ফুৰিবলৈ অকমান দিগদাৰ হ'ব গতিকেলৈ দোকানত গ'লেও পাব ঘৰত আহিলেও পাব এক কে জি লাগে দুই কে জি লাগে যিমান লাগে আৰু খালি আৰু ৰেটটো অঁ কওক অঁ আছে যি যেনেধৰণৰ আপোনাক লাগে তেনেধৰণে পাব খালি আৰু ৰেটটো হ'লে কম নহ'ব আৰু যিটো ৰেট কৈছোঁ সেইটো ৰেটত দিবই লাগিব কুকুৱা পাব তেনেধৰণৰ মছলাই অঁ মতা লাগিলেও পাব মাইকী লাগিলেও পাব কোনো মানে হেৰি চিন্তা কৰিবলগীয়া একো হেৰি নাই আৰু মুঠতে আহিলেই হ'ল আৰু কুকুৰাটো দোকানটো পাব ঘৰতো পাব বজাৰত গ'লে আৰু বস্তুতো আপোনাৰ অসুবিধা হ'ব বজাৰলৈ যাব নালাগে এইখিনিতেই ধুনীয়া আহিব হ'ব ফাৰ্ম মানে ডাঙৰ ফাৰ্ম নহয় আৰু সৰু সুৰা ফাৰ্ম এখন আছে আৰু তাতে আপুনি ব্ৰইলাৰো পাব তাৰপৰা আৰু ধৰক লোকেলো পাব হয় এইবোৰ সোণালী সোণালী শুনিছেনে বাৰু সোণালীও পাব সোণালীৰ ৰেটটো অলপ কম হ'ব আৰু বইলাৰটোৰ আৰু সোণালীটোৰ ৰেটটো অলপ কম লোকেল ৰেটটো ধৰক আপোনালোকৰ ঘৰত তাতে তাতো তেনেকুৱাই দাম হ'ব চাগে ন গতিকেলৈ আমাৰ ইয়াত আমি এতিয়া চাৰিশকৈ বিকি আছোঁ আৰু এইটো ৰেটত যদি নিয়েহি পাব যেনেধৰণৰ কুকুৱা লাগে আপুনি তেনেধৰণে পাব ডাঙৰ সৰু চিন্তা কৰিবলগীয়া দৰকাৰ নাই পইচা পাতি লৈ আহিব আপুনি আৰু আহিলেই হ'ল আপুনি ক'ৰপৰা কৰিছে বাৰু আপুনি ক'ৰপৰা কৰিছে বাৰু ক'ৰপৰা কৰিছে এতিয়া ইয়ালৈ কোন অঁ আপোনাৰ আকৌ ৰাতি হ'লে অহা যোৱা অকমান অসুবিধা হ'ব নেকি আকৌ হাতীগাঁৱতে ঘৰ হ'ব আচ্ছা আচ্ছা আচ্ছা আচ্ছা আচ্ছা ভালেই কৰিলে ভালেই কৰিলে পাব পাব চিন্তা কৰিব দৰকাৰ নাই এইবিলাক মানে মই আকৌ সুধিলোঁ হেৰি বুলি আকৌ আপোনাৰ আকৌ ফোন নাম্বাৰটো মোৰ ওচৰত নাই নাই অঁ সেই গতিকেলৈ ভাবিলোঁ ক'ৰ ফোন নাম্বাৰ আকৌ ক'ৰবাৰ পৰা আহিছে সেইকাৰণে সুধি ললোঁ আৰু পৰিচয়টো বেয়া নেপাব সোধাৰ কাৰণে আৰু কি জানে এতিয়া হেৰি মই কুকুৰাবিলাক মানে মেলি দিওঁ নাই ৰাতিপুৱা কুকুৰাবিলাক ৰাতিপুৱা মেলি দিওঁ নাই মানে সেইকাৰণে মানে দিন দুপৰত মানে এইটো চাবলৈ মানে হেৰি কৰি ধৰিবলৈ অসুবিধা হয় অঁ কাৰ কিমান মানে সেইটো কাৰণে এতিয়া আহি লাভ নাই কাৰণ অঁ তাৰমানে কথা হ'ল কি দিনত দিনত মেলি দিওঁ কোনবাই অৰ্ডাৰ দি থ'লে ৰাতি গধূলি যদি অৰ্ডাৰ দিয়ে ৰাতিপুৱা বান্ধি ৰাখি দিবপৰা যায় এতিয়া অৰ্ডাৰটো পোৱা নাই এতিয়া আপুনি দুপৰীয়া কৰিছে যে ক'ৰপৰা এতিয়া ধৰিব পৰা কোনো সুবিধা নাই আৰু সেইকাৰণে অকমান অসুবিধা হয় এতিয়া ধৰক কোনোবাই অৰ্ডাৰ দি থৈ দিলে দোকানতে ধৰি মেলি থৈ দিব পৰা যায় অঁ আপোনালোকৰ আলহী আলহী অঁ আপোনাৰ আলহীও চাগে দেৰিকৈ খবৰ দিছে কিজানি আহিম বুলি আলহী থকাকৈ আহিব চাগে হয় তেতিয়া চিন্তা নাই গধূলি আহিলেই হ'ব আৰু গধূলি আহিলে তেতিয়া মানুহজনক পঠিয়াই দিলেও আহিব অঁ তেনেধৰণে আহিমেলি আৰু কেনেকুৱা ধৰণৰ লাগে দুই কে জি লাগে এক কে জি লাগে ডেৰ কে জি লাগে মই ৱেট কৰিয়ে দিম কিন্তু এক কে জি লাগে বুলি ক'লে আপুনি এক কে জিটো নেপাব কাৰণ কেলৈ মানে অঁ অঁ অঁ কথা হ'ল কি মানে আপুনি অঁ অঁ অঁ অঁ কটা হ'লে মানে কি হ'ল কটা নহয় যে গোটাই গোটাই নিয়ে নাই সেইকাৰণে এক অঁ অঁ সেই গতিকেলৈ কুকুৰটো ধৰণেণে উঠি দিয়া পাছত বেছিও হ'ব পাৰে কমো হ'ব পাৰে কাৰণ কি মানে আপুনি এক কে জি খুজিছে এক কে জি কুকুৰ এটা মই দিবলৈ নোৱাৰিম সেইটো

অঁ কিছুমান আকৌ লৰচৰো হ'ব পাৰে আচুও হ'ব পাৰে তেনেকুৱাও আছে অঁ মই তিনি চাৰিটা জোখি দিম বাৰু অঁ কেনেকৈ কেনেকৈ হয় এতিয়া মোৰ ইয়াত মানে এক কে জিতকৈ ওপৰতে আছে মানে এক কে জি দুইশ এক কে জি তিনিশ তেনেকুৱা হ'ব পাৰে আকৌ একেবাৰে সৰুটো নিলেও আপোনাৰ ধৰি লওক আলহী ঘৰৰ মানুহৰ কাৰণে কম হ'ব ন এক কে জিটোনো নিবই লাগিব এক কে জি ধৰক আপুনি এক কে জি দুইশ বা তিনিশ নিয়াতো কোনো ডাঙৰ কথা নহয় তিনিশ চাইজত পইচা বেছি নহয় নহয় তেনেকুৱা হিচাপতে হেৰি কৰি দিম অঁ অঁ অঁ নহয় দিয়ক কটা মেলা ল'লে একো অসুবিধা নাই বাৰু লগতে কাটি দিলে এক কে জি লাগে এক কে জি কটা জোখি দিব পাৰি তেতিয়া কিন্তু আপুনি গোটাকৈ ল'ব ন সেইকাৰণে অলপ সুবিধা হয় আৰু অঁ কথাটো সেইকাৰণে আগতিয়াকৈ জনাই দিছোঁ আৰু তেতিয়াতো এতিয়া ধৰি লওক মই এক কে জিয়ে হ'ব বুলিতো ডাইৰেক্ট ক'ব নোৱাৰিম ওখটো জোকাৰি মেলি জোখাৰ পাছতহে গম পাম যে সেইটো ইমান হৈছে বুলি এনেধৰণে মই বিক্ৰী কৰি থাকোঁ ধৰক এতিয়া কুকুৰা এতিয়া কোনোবা যদি আহে মানুহবিলাক ধৰক কুকুৰা লাগে ইমান লাগে মই তেতিয়া কওঁ যে জোখি যিমানেই হ'ব সিমানেই পাব আৰু এনেকৈ কওঁ আৰু ডাঙৰো আছে সৰুও আছে যেনেধৰণৰ লাগে আপোনাক তেনেধৰণে পাই যাব চিন্তা কৰিবলৈ দৰকাৰ নাই খালি গধূলিকৈ আহিব ঠিক আছে ৰাখিছোঁ